হয় মই একক ভাৱে ভ্ৰমণ কৰিছোঁ বহুত ঠাই তাৰে ভিতৰত মোক শেষ ভাল লগা ঠাইখন হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ হয় তালৈ মই অকলেই বাইকেৰে ভ্ৰমণ কৰিব গৈছিলোঁ মই অকলে ৰাইড কৰিছিলোঁ মই তেজপুৰ হৈ তেজপুৰ হৈ মই গৈছিলোঁ বান্দৰদোৱাৰেদি ইটানগৰ গেট মই যাওঁতে ব্ৰহ্মপুত্ৰ কলিয়াভোমোৰা দলং পাৰ হৈ গহপুৰেদি গহপুৰেদি বান্দৰদোৱাৰেদি হৈ ইটানগৰ গৈছিলোঁ তাত আপোনাৰ মই পাহাৰীয়া ৰাস্তাৰেদি একা বেকা মাজেৰে অকলে ভাল লাগিছিলে গৈ গৈ পাওঁতে মোৰ কিছু পলম হ'ল সন্ধিয়া লাগিলে তাত তাত মই এখন লজত আছিলোঁ লজখন বহুতো অনেক অভিজ্ঞতা হ'ল তাৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিলোঁ তাৰ মানুহৰ তাৰ বজাৰৰ বিষয়ে মানুহৰ বিষয়ে তাৰ বস্তুৰ দামৰ বিষয়ে বহুতো অভিজ্ঞতা হৈছিল তাত খাদ্য প্ৰণালী তেওঁলোকৰ বিভিন্ন ধৰণৰ সা সজ্যামেৰে সজোৱা আছিল বহুতো স্বাদিষ্ট খাদ্য তাত খাবলৈ পোৱা গৈছিল তাৰ বজাৰ হওক তাৰ মেডিকেল হওক অন্য বহুতো অভিজ্ঞতা তাৰ পৰা বহুতো যথেষ্টখিনি পোৱা গৈছিল